হয় মোৰ ছ'চিয়েল মেডিয়া আছে মই ব্যৱহাৰ কৰা ছ'চিয়েল মেডিয়াৰ ভিতৰত হ'ল ফে'চবুক ইনষ্টাগ্ৰাম টুইটাৰ আদি ইয়াৰ পৰা আমি ব্যৱসায়ত যথেষ্ট পৰিমাণে লাভ কৰিব পাৰোঁ ইয়াৰ প্ৰধান কাৰণ হ'ল আমাৰ ছ'চিয়েল মেডিয়াৰ যোগেদি আমি ফে'চবুক ইনষ্টাগ্ৰাম আদিত আমাৰ ব্যৱসায়ৰ পেজ খুলি আমি তাত কেনেধৰণৰ ব্যৱসায় কৰোঁ কেনেধৰণৰ বা আমি সে সেৱা আগবঢ়াওঁ জনসাধাৰণলৈ এই সমূহ দেখোৱাৰ পাছত জনসাধাৰণে পেজসমূহ দেখি পোৱাৰ পাছত তেওঁলোকেও আমাৰ সেৱা বা আমাৰ ব্যৱ আমাৰ বস্তুসমূহ তেওঁলোকে ল'ব বিচাৰে আৰু আমাৰ পেজৰ জৰিয়তে তেওঁলোকে আমাক যোগাযোগ কৰে আৰু তেনেধৰণেই আমি আমাৰ ব্যৱসায় চলাই যাব পাৰোঁ আজিকালি ছ'চিয়েল মেডিয়া যি বিজ্ঞাপনৰ কাৰণে যথেষ্ট জনপ্ৰিয় কাৰণ আমি যদি দূৰদৰ্শন বা বাতৰি বাতৰি কাগজ ইত্যাদিত আমি বিজ্ঞাপন দিবলৈ যাওঁ তাত এটা যথেষ্ট পৰিমাণৰ টকা খৰচ হয় কিন্তু আমি ছ'চিয়েল মেডিয়াৰ যোগেদি আমি অতি কম খৰচতে আমি বিজ্ঞাপন দিব পাৰোঁ ইয়াৰ ফলত সৰু সুৰা ব্যৱসায়ীসকল যথেষ্ট পৰিমাণে ব্যৱসায়ত লাভৱান হৈছে ইয়াৰ উপৰিও ছ'চিয়েল মেডিয়া আজিকালি বিভিন্ন বেয়া কামতো ব্যৱহাৰ কৰা হ'বলৈ ধৰিছে কিন্তু আমি বেয়াসমূহৰ পৰা আঁতৰি থাকিব আঁতৰি থাকিব লাগে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলকো এই ছ'চিয়েল মেডিয়াই যথেষ্ট বেয়া প্ৰভাৱ পেলাইছে ছাত্ৰ ছাত্ৰীসকলৰ এই ছ'চিয়েল মেডিয়াত যথেষ্ট সময় সময় নষ্ট কৰে ইয়াৰ ফলত তেওঁলোকে অধ্যয়নত কম সময় দিয়ে আৰু পৰীক্ষাত ভাল ফলাফল দেখোৱাব নোৱাৰে ইয়াৰ উপৰিও ছ'চিয়েল মেডিয়াত যথেষ্ট পৰিমাণৰ ভাল গুণ আছে আমি সেই ভাল গুণসমূহ ল'ব লাগে ইয়াৰ উপৰিও আজিকালি ছ'চিয়েল মেডিয়াত বাতৰি খেলা ধূলা ইত্যাদিও যথেষ্ট আমি দেখিবলৈ পোৱা যায়